তিনি জানুৱাৰী দুহেজাৰ একৈছ বাৰ ডিচেম্বৰ দুহেজাৰ দুই ছয় জুন দুহেজাৰ সাত একৈছ মাৰ্চ ঊনৈছশ পঞ্চাছ আৰু পোন্ধৰ জুলাই দুহেজাৰ পাঁচ